ভাৰতৰ অন্যান্য ৰাজ্য বা অঞ্চলৰ তুলনাত অসমৰ কৃষি খণ্ড এতিয়াও উন্নত হোৱা নাই বুলি ক'ব পাৰি ইয়াৰ প্ৰধান কাৰণটো হৈছে উন্নত ধৰণৰ বা উন্নত মানৰ প্ৰযুক্তি বিদ্যাৰ অভাৱ ই এটা অতি গুৰুত্বপূৰ্ণ বিষয় অসম চৰকাৰে এই বিষয়টো ওপৰত গুৰুত্ব দিয়াটো প্ৰয়োজনীয় অ' অসম চৰকাৰে অ' কৃষি উন্নত কৰিবলৈ বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিব লাগে যাতে অ' প্ৰতিখন অ' গাঁৱত অ' টেক্টৰ আৰু পাৱাৰ টিলাৰ প্ৰদান কৰিব লাগে যাৰ ফলাত কৃষিৰ খ কৃষিক খণ্ড উন্নত হয়